মই ৰেডমি মোবাইল এটা লৈছিলোঁ আজিৰ পৰা আপোনাৰ ছয় সাত মাহমান হ'ল কিন্তু মোবাইলটো ইতিমধ্যে হেং মৰা আৰম্ভ কৰিছে আৰু বেটেৰী বহুত বেটেৰী যায় খুব বেছি ফুল চাৰ্জ হ'লে আপোনাৰ তিনি ঘণ্টা তিনি ঘণ্টামানহে থাকে তাতকৈ বেছি নাথাকে আৰু ইয়াতকৈ ডাঙৰ কথা হ'ল খুব বেছিয়ে হেং মাৰে মোবাইলটো অকণমান টিপাৰ পিছতে গৰম হৈ যায় আৰু মাজে মাজে চুইচ অফো হৈ যায় মোবাইলটো প্ৰডাক্টটো সিমন ভাল নহয় ৰেডমি